পথাৰত অৰ সময় আমি পথাৰত সময় বাৰিষা দিন হ'লে এবেলা কৰোঁ যেনে ধৰক ভুঁই ৰোওঁ কঠীয়া তোলোঁ আৰু কিছু কিছু ক্ষেত্ৰত পথাৰৰ আলি দিওঁ জাবৰ টানো তেনেকৈ এবেলা সময় পাৰ হৈ গুচি যায় তাৰ পিছত আঘোণ মাহ হ'লে মানে আঘোণ মাহটো ৰাতিপুৱাই আমি ৰাতিপুৱা ভাত পানী খাই বৈ সোনকালে ওলাই যাওঁ সন্ধিয়া সন্ধিয়াৰ আগে আগেহে আমি ঘৰ সোমাওঁহি আহি পথাৰত ধান কাটো কেতিয়াবা মূৰত ডাঙৰি লৈয়ো আহিবলগীয়া হয় মানুহজনক সহায়ো কৰি দিবলগীয়া হয় স্বাস্থ্যৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত ঘৰত বহি থাকিলে গাটো গধুৰ হয় কিন্তু পথাৰত যদি কাম কৰা হয় তেতিয়া গাটো অলপ পাতল হয় ঘৰত বহি থাকিলে সদ্যহতে গাটো গধুৰ হয় বেমাৰ বেমাৰ লাগে লৰি ঢাপৰি কাম বন কৰি ফুৰিলে অলপ ভাল লাগে গাটো পাতল পাতল লাগে